এই আছোঁ ৰ'বা ঘৰতে এনে খবৰ কি আছে আৰু খবৰ বেয়া নহয় দা আছে দা এনকৈ আৰু ভালেই তুহনাৰ কি অঁ বিহু আহিল ৰ'বা তাকেতো যোগাৰ পাতি কৰাই নাই এইবাৰ বিহুক লেগি এই বনাওঁ ৰ'বা বনাওঁ পিঠা কি বনাবা পইচাৰ অলপ অভাৱৰ কাৰণে অলপ সেই হৈছি পইচাৰ চৰ্ট অঁ এতিয়া সেই সেইটোৱেই হৈছে ৰ'বা এতিয়া অঁ তুহুনাৰ তাতে নাপে ন আমেৰিকাত অঁ মই অঁ এই পইচাৰ কথা নাহে ইটা তুমি নাৰকেল পাই না নাপাই তাতে অঁ তুমি নাইকেল এটা সেই কৰিবা পথমতে চেলাবা লাৰু বনাব লগা হ'লি তোমাৰ নাইকেল চেলাবা নাইকেল ঠিকে আছে তোমাৰ তাতে সেই কৰবা পাৰি মিকচি থাকব বা আমাৰ তাতে ঢেঁকী থাকে তাতে তুমি প্ৰথমতে গুড়া কৰি সেই ৰ নাইকেলৰ লাৰুটো সেই কৰিবা লাগবো তোমাৰ এই কি বুলি কয় আগে মানে ভাজিব লাগিব কেৰাহিত গেছত তুমি সেইকৰি পেলাই কেৰাহি দি পেলাই তাতে চেনী নাৰিকেল এনকৈ দি পেলায় ভাজি ল'বা সেখনি তাৰেপাছত কবাত আধা ঘন্টামান ল সেই কৰবা লাগব কৰাৰ পিছত তোমাৰ তাতে সেইটো নামে দিবা পানী চানি দি পেলাই অলপমান দুৱেই নাযে এইটো লাৰি থাকিবা আৰু তেনকে তুমি নামে ফেলে গোল কৰিবা লাষ্টত নামে ফেলে অলপ সময় থাকাৰ পিছত আধাতো থাকব থাকাৰ পাচত গুলটো কৰি ল'বা আৰু তোমাৰ পিঠাও সেই আকে গুড়াটো খুনবা লাগে তুমি গুড়াটো মিক্সিতে খুনবা পাৰিবা মিক্সিত তোমাৰ ইতা আমেৰিকাত ক'ত ঢেঁকি পাবা আমাৰ এতে অসমত আৰু ঢেঁকি থাকে ইতা আৰু অঁ তোমাৰ ইতা কথাতো হৈছে কি তাতে যাবা তুমি যাই ফেলে ঢেঁকিতো নায়ে তাতে এতিয়া মিক্সিত প্ৰথমতে চাউলখিনি অলপ জিকে ফেলে তাতে মিক্সিত গুড়া কৰি ল'বা কৰি ফেলে পিঠাটো তেনকৈ বাকি অঁ গুড়া কৰি অঁ আজি কালি আৰু ইউটিউবৰ যোগ আইটি অঁ হ'ব দা অঁ